হয় বাইদেউ কওক হয় হয় হয় হয় আছে

বাইদেউ একো আপুনি চিন্তা কৰিব নেলাগে আপোনাৰ থকা মেলা খোৱা বোৱা ব্যৱস্থা আপোনাৰ সুন্দৰ জেগা আছে আপুনি নিশ্চিন্তমনে আহিব পাৰে আও ভাল জেগাও আছে চাবলগীয়া হয় হয় হয় হয় হয় নামঘৰত এতিয়া পাঠ পঢ়িয়েই আছে বাৰু এইকেইদিন ভাদমহীয়া যে হয় হয় নাই নহয় বাইদেউ হয় হয় আপুনি সময় অকণ লৈ আহিব পাৰিলে অলপ তাৰমানে ইয়াত আপুনি আহিলে ভাল ভাল জেগা দেখিবলৈ পোৱা যাব কাৰণ আপুনি তাৰ লগতে আমাৰ কাজিৰঙাখন আছে কাজিৰঙা আপোনাৰ তাত মানে এদিন ধুনীয়াকৈ আহিব তাত ফুৰা চকা কৰি ধুনীয়াকৈ চাব পাৰিব তাত খোৱা থকা ব্যৱস্থাও আছে ৰেষ্টুৰেণ্টখন আছে বৰগছ আপুনি শুনিছেই চাগে তাতে আপুনি হয় হয় আৰু আপোনাৰ ধুনীয়াকৈ চাব পাৰিব

হয় হয় হয় অঁ ঠিক আছে হয় হয় আহিব বাইদেউ